মই ৰন্ধনশৈলীত ব্যৱহাৰ কৰা কিছুমান খাদ্যৰ বিষয়ে ক'ব বিচাৰিছোঁ আমি সাধাৰণতে আমি গাঁৱত সহজে যি বাৰীত পোৱা যায় যেনে ধৰক মানিমুনি চাটনীৰ পৰাই কৈছোঁ আৰু ভেদাইলতা মানিমুনি নৰসিংহ এনেদৰে আমি চাটনী বনাই খাওঁ পাত চাটনী হয় সেইবোৰ আৰু মচন্দৰী মান ধনীয়া তেনেকে একেলগ কৰি খাম আৰু নহৰু হালধি তেনেধৰণেও অন্য এখন চাটনী হয় আৰু আমি বিশেষকৈ আহিন কাতি মাহত বা মাঘ ফাগুন চ'ত তেনেধৰণৰ মাহকেইটাত আমি তিতা বা খাৰ আমি বেছি খাওঁ কাৰণ সেই সময়টোত মানুহৰ বেছিকৈ মানে কি তিতা খোৱাতো ভাল তেতিয়া মানে কি পেলুৰ কাৰণে মানুহৰ বহুতৰে পেলু আমনি কৰে বুলি কয় আৰু হয়ো কিবা আভোক হয় খাব মন নাযায় তেনে সময়ত আমি শুকুতা শাক খাৰ দি বনাই খাওঁ আৰু তিয়ঁহত খাৰ দি খাওঁ আৰু মাটিমাহ শাক আমি কলখাৰ দি সাধাৰণতে খাওঁ কলখাৰটো ভীমকলৰ বাকলি শুকুৱাই থওঁ সেই বাকলি পুৰি খাৰ উলিয়াই পানীত হেৰি যিখিনি পানী ওলাই সেইখিনি আমি খাৰলি হিচাপে আমি শাকত ব্যৱহাৰ কৰি খাওঁ আৰু কুন্দুলী আমাৰ বাৰীতে লগা কুন্দুলীও আমি চাটনী কৰি খাব পাৰোঁ তাত পিয়াঁজ নহৰু এনেকে দি তাৰপাছত আৰু সাধাৰণতে আমি তেল নোহোৱাকৈ আমি কিছুমান শাক খাব পাৰোঁ যিবোৰ নিকি ঔটেঙা দি খুটৰা ঔটেঙা মাছ তেনেকে খাওঁ আৰু লফা শাক মাছ ঔটেঙা তেনেকে দিলেও হয় আৰু আমাৰ টেঙা জাতীয় বস্তু আমাৰ বাৰীত বহু ধৰণৰ পোৱা যায় যেনে এইটো আমি এনেই কুঁহি বন কুঁহিয়া বুলি কওঁ সেইটোও টেঙা হয় বৰী টেঙা বুলি কোৱা হয় মধুসোলেং টেঙা এনেকে আমাৰ বহু ধৰণৰ টেঙা জাতীয় শাক আমাৰ বাৰীতো থাকে তেনেকৈ আমাৰ খোৱা হয় আৰু নেমু আমাৰ প্ৰায়ে নেমুটো আমাৰ বাৰীত থাকেই প্ৰয়োজন হ'লে আমি নেমু টেঙাও তেনেকৈ খাওঁ আৰু বেছি তেল খাদ্য খোৱা পাছত বা মাংস বা মাছ বেছি তেল হ'লে আমি নেমু দিয়ো তেনেকে খোৱা হয় আৰু টেঙা দিতো খাওঁৱেই আৰু দালিটো দালিতো টেঙা দি খাওঁ যিকোনো টেঙা হ'লেও মানে কি আমাৰ এইবিলাক ঔটেঙাই হওক নেমুৱেই হওক এনেও আমাৰ বাৰীত সহজে পোৱাত এইবোৰকে আমি খাওঁ